পোহনীয়া চৰাই ব্যৱসায়ৰ ওপৰত বহুতো প্ৰত্যাহ্বান হ'ব লগা হয় অসুবিধাৰ সন্মুখীন হ'ব লগা হয় চৰাইসমূহক অতি সহজতে হেঁপাহে ধৰি নিব পাৰে আৰু চিলনি কাউৰী আদিয়েও নিব পাৰে সিহঁতক পতককৈ ধৰি লৈ যায় আৰু যেতিয়া সিহঁতৰ বেমাৰ হয় বেমাৰ হ'লে একেবাৰে শেষ হৈ যায় এটাও নেথাকে সেইটো কাৰণে বহুত অসুবিধাৰ সন্মুখীন হ'ব লগা হয় আৰু সেই সন্মুখীনৰ পৰা অসুবিধাৰ সন্মুখীনৰ পৰা আঁতৰত থাকিবলৈ হ'লে আমি সিহঁ সিহঁতক সযতনে ৰাখিবলৈ ৰাখিবলৈ ব্যৱস্থা কৰিব লাগে আমি সিহঁতক মেলি দিলে মতে সহজতে নিব পাৰে সেইকাৰণে আমি বান্ধি থ'বলৈ বান্ধিবৰ কাৰণে ব্যৱস্থা কৰিব লাগে ঘৰটো ঘৰ শাজি সিহঁতক বেৰা দি ভিতৰতে ৰাখিব পৰা ব্যৱস্থা কৰি থ'লে সিহঁতক সহজতে নিব নোৱাৰে মানে আমি ঘৰ সাজি বাহিৰতো আমি বা হে চাৰিওফালে বাউণ্ডেৰী হা হেৰি কৰি বেৰা দি সিহঁতক সযতনে ৰাখিব লাগে আৰু তাতে আমি খোৱা দানা পানী আদি যোগান ধৰিব লাগে তেতিয়া সহজতে হেপাহে হওক বা কাউৰা চিলৈনীয়ে সহজতে নিব নোৱাৰে আৰু মই দূৰলৈ ক'ৰবালৈ গ'লে মোৰ গাহৰি আছে দুটা ক'ৰবালৈ যদি মই যাওঁ তেতিয়া দানা ল'ৰাটোৱে দিয়ে আৰু কোন দানা মই দিনটোত তিনিবাৰ দিওঁ ৰাতিপুৱা এবাৰ দুপৰীয়া এবাৰ আৰু গধূলি এবাৰ এই তিনিবাৰেই দিওঁ দানা আৰু সেই তিনি বিশেষ পানীৰ লগত পানী দিওঁ দানাৰ লগত প্ৰায় আৰু গাহৰি আমি সাধাৰণতে বান্ধি থৈ দিওঁ আৰু জীৱ জন্তুৰ ওপৰত বহুতো অসুবিধা হ'ব লগা সন্মুখীন হ'ব লগা হয় সাধাৰণতে আমাৰ ইয়াত বাঘ ওলাইছে বাঘে মেলি দিলে গৰু হওক ছাগলী ধৰি নিয়ে মোৰ দুটা ছাগলী বাঘে খালেই বৰ্তমান বিশেষকৈ এনেকুৱা খৰালিমহীয়া বেছিকৈ ওলাই হাবিৰ পৰা বাঘসমূহ ওলাই আহি গাহ গৰু ছাগলীসমূহ মেলি দিলে খাই পেলায় গাহৰিক আমি মেলি নিদিওঁ বাৰু গাহৰি আমি বান্ধিয়ে থওঁ তাতে আমি খোৱা যত্ন লওঁ দানা পানী গঁড়ালতে দিওঁ গাহৰি মেলি দিলে বহুত অসুবিধা গাহৰিয়ে অনিষ্ট কৰে কাৰণ সিহঁতি মাটি খান্দে যিকোনো বস্তুৱে খান্দি শেষ কৰি পেলায় গছপুলিয়ে হওক যিয়ে নহওক সিহঁতি খানি মাটি খান্দে সেইটো কাৰণে সিহঁতক মেলি দিলে অনিষ্টকাৰীৰ কাৰণে বান্ধি থ'ব লগা হয়

পোহনীয়া চৰাই ক্ষেত্ৰত আহিলে ক'বলৈ গ'লে পোহনীয়া চৰাই ইমান যত্ন ল'ব লগা নহয় কাৰণ কুকুৰাখিনিক এবাৰ আপুনি দানা সিজাই যদি দি দিয়ে অমিতা হওক বা লাওৱে হওক সিজাই তুঁহ আৰু ধানৰ লগত মিলাই দিলে সিহঁতি খাই দিনটোলৈ দি থৈ গ'লেও একো অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ লগতে পানী দি থৈ দি বেলেগ বেলেগ পাত্ৰত পানীও দিব লাগে তেনেকৈয়ে দি দিনটোৰ কাৰণে এৰি যাব পাৰি চৰাই কুকুৰা কণীৰ কৰা বহুত লাভৱান হ'ব পাৰি কণী বিকি কণী এটা কণীত এতিয়া দহ বাৰ টকাও হ'ল দহ টকাটো দিয়ে মানুহে দহ টকাকৈ এটা কণীত হ'বলৈ হ'লে দিনটোত বহুতখিনিয়ে পাঁচশ মানেই উপাৰ্জন কৰিব পৰা হয় কণী বিকি কৰি কুকুৰা তাৰ উপৰি কুকুৰা ওজ পঞ্চল্লিছ দিনত ওজন বাঢ়ি বিকিব পৰা হয় পঞ্চ কেজি আমাৰ ইয়াত প্ৰায় তিনিশ পঞ্চাছৰ পৰা তিনিশ ষাঠি আশী তেনেকৈয়ে দিছে আৰু এতিয়া ঘৰৰ পৰা আনিলে তেনেকৈয়ে লয় কাউণ্টাৰত কিন্তু চাৰিশকৈয়ে দিয়ে সেই মাংস বিকি কৰিও বহুত উপাৰ্জন কৰিব পৰা যায় সেইকাৰণে আমি ভাল ধৰণে সঁচৰ কুকুৰাসমূহক লালন পালন কৰিব লাগে সেই লালন পালন কৰিলেহে সোনকালে ডাঙৰ হ'ব আৰু সোনকালে বিক্ৰী কৰি আমি তাৰ পৰা লাভালাভ পাব পাৰি সেইটো কাৰণে আমি কুকুৰাসমূহক সময়মতে দানা পানী দিব লাগিব অসুখ বিসুখ হ'লে আমি দৰৱ পাতি দিব লাগিব গৰম পানী ঠাণ্ডা দিনত গৰম পানী কৰি দিব লাগিব আৰু সোনকালে সিহঁতক যেতিয়া ঠাণ্ডা দিনত নী নিয়ৰ পৰে সেই নিয়ৰ পানীখিনি খাবলৈ সিহঁতক সোনকালে মেলি দিব নালাগে নিয়ৰ পানীখিনি যেতিয়া শুকাব ৰ'দ দিলে তেতিয়া তাৰপাছত তাৰপাছতহে মেল অলপ মেলিব পাৰি বেছি সময় মেলিব নালাগে কাৰণ আকৌ বান্ধি থ'ব লাগে যেতিয়া নেকি নহ'লে আকৌ মুক হেৰি কৰি থ'লে বেমাৰ আজাৰে কিহবাই লৈ যাব পাৰে কুকুৰা কাউৰীয়ে হওক বা চিলনীয়ে হওক লৈ যাব পাৰে সেইকাৰণে আমি ভাল ধৰণে বান্ধি থ'ব লাগে